হেল্ল' কোনে ক'লে অ হ ক'ৰ পৰা কৰিছে অ' মাজুলীৰ কোন জেগা অঁ অঁ কেলেই কেলেই ফোন কৰিলা হয় নি কিহৰ ব্যৱসায় হ'লচেলাৰ কিহৰ অ দোকানৰ অ শাক পাচলি অ বাকী মোৰ ফাৰ্মখন আছে অঁ গ্ৰীষ্ম বৰ গ্ৰীষ্মা বৰ্ষা শৰত সকলো ঋতুৰে উপলব্ধ হ শাক পাচলি মোৰ ইয়াত পোৱা যায় অ গতিকতে অ গতিকতে কি কি লাগে ক'বা নেকি এই বৰ্তমান গ্ৰীষ্মকালৰ লতাজাতীয় জিকা ভোল তৰৈ এই উৰহি উৰহী কেইবাটা কোৱালিটিও আছে অ তাৰপিছত আৰু এইটো ভেণ্ডি পাবা অঁ আছে তাৰপিছত আৰু কম পৰিমাণে ধনিয়া ধনিয়া শাক লগাইছোঁ ধনিয়া পালেং লাই লফা চুকা বাবৰি গা এইখিনি পাবা ৰঙালাও আছে অলপ ৰঙালাও কোমোৰা কিবা লাগিলে ক'বা মই দিয়াটো ভাল পাওঁ লগত স্থানীয় এজন যুৱকে কাম কৰিলে মই সন্তোষ পাম বাহিৰলৈ পঠিওৱাতকৈ ওচৰৰ এজনে বিকি পেলাই কিবা এটা পালে বহুত সুখী অঁ বাহিৰা বস্তুবিলাক অ কমে এ হেৰি কৰিব লাগিব বিসৰ্জন দিব লাগিব যিহেতু মানে লোকেল বস্তু পায় মানুহে জনা মানুহে লোকেল বস্তুহে খায় সাৰ চাৰ নিদিয়া আ সাৰ চাৰ নিদিয়া বস্তু খায় মই অকল মানে মেহ নাই নাই অকল মেটেকা আৰু গোবৰ কেঁচু সাৰ কেঁচু সাৰটো সাৰ হেৰি ৰাসায়নিক সাৰত নপৰে বাৰু এইখিনি দিয়ে অ অ অ ভাল হয়

কেতিয়াকৈ আহিবা অ যোগাযোগটো হয় কিহে অ অ অঁ ল লিষ্ট এখন দি দিবা সেইমতে মই প্ৰস্তুত কৰি ৰাখিম আৰু লৈ যাবা হয় নে নহয়

অ হ'ব দিয়া অঁ